বৰগীত লোকগীতসমূহ হৈছে অসমীয়া জাতিৰ স্বাভিমান বৰগীত লোকগীতসমূহে অসমীয়া ভাষা সাহিত্য সাহিত্যৰ বিষয়ে জনায় বৰগীতসমূহ হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচনা কৰা গীতসমূহক বৰগীত বুলি কোৱা হয় মই সৰুৰে পৰা বৰগীত শুনি আহিছোঁ আৰু বৰগীতসমূহ ৰেডিঅ'ৰ যোগেদি শুনিছোঁ আৰু মই বিভিন্ন প তাৰ জৰিয়তে মই বৰগীতসমূহ গাবলৈ চেষ্টা কৰিছিলোঁ তাৰ পৰৱৰ্তী সময়ত মই এজন শাস্ত্ৰীয় সং সংগীত শিক্ষকৰ ওচৰত বৰগীতৰ প্ৰশিক্ষণ লৈছিলোঁ তাৰ পাছৰ পৰা মই বৰগীতবোৰ বিভিন্ন প্ৰতিযোগিতাত গাবলৈ চেষ্টা কৰিছিলোঁ আৰু বিভিন্ন প্ৰতিযোগিতাত গাওঁতে মই বিভিন্ন ধৰণৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ আমাৰ অঞ্চলত অনুষ্ঠিত কৰা শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী অনুষ্ঠানতো মই বিভিন্ন বৰগীত পৰিৱেশন কৰি বিভিন্ন বৰগীত পৰিৱেশন কৰি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ হৈছোঁ বৰগীতসমূহে বৰগীতসমূহত শংকৰদেৱৰ বৰগীতসমূহ শংকৰদেৱৰ দ্বাৰা বিৰচিত বৰগীতসমূহত হেৰি শ্ৰীকৃষ্ণৰ মাহত্যৰ বিষয়ে উল্লেখ আছে লগতে মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতসমূহত শিশু শ্ৰীকৃষ্ণৰ কথা উল্লেখ আছে বৰগীত পৰিৱেশন কৰিবৰ বাবে তাল মান আৰু লয়ৰ ওপৰত গুৰুত্ব দিব লাগে বৰগীত গাবৰ বাবে খোল খুটি তাল আৰু বাঁহীৰ প্ৰয়োজন হয় ঠিক সেইদৰে লোকগীতসমূহ হৈছে অসমীয়া ভাষা সাহিত্যৰ স্বাভিমানস্বৰূপ লোক জতিজৰে পৰা মানুহৰ মুখে মুখে চলি অহা গীতসমূহ যি গীতসমূহ লিখিত কোনো ধৰণৰ তথ্য পোৱা নাযা নগৈছিল বা লিখিত অৱস্থাত নাছিল সেই গীতসমূহকে লোকগীত বুলি কোৱা হয় লোকগীতসমূহ বিশেষকৈ আইনাম বিয়ানাম ধাইনাম এই গীতসমূহকে লোকগীত বুলি কোৱা হয় বিভিন্ন মাংগলিক অনুষ্ঠানত এই গীতসমূহ গোৱা হয় লোকগীত গাবৰ বাবে হাৰমনিয়াম বাঁহী আদি বাদ্যযন্ত্ৰৰ প্ৰয়োজন হয় লোকগীতসমূহত অসমীয়া জাতিৰ পুৰণি ৰীতি নীতি আচাৰ ব্যৱহাৰ আদি সম্পৰ্কে উল্লেখ থাকে লোকগীতসমূহে অসমীয়া জাতিটোকে প্ৰতিপন্ন কৰে এইসমূহ অসমীয়া বৰগীত লোকগীতসমূহ হৈছে অসমীয়া জাতিৰ স্বাভিমানস্বৰূপ